সঁচা ঘটনাৰ ওপৰত আধাৰিত প্ৰিয় গ্ৰন্থ বুলি ক'বলৈ গ'লে প্ৰথমেই মই নাম ল'ব বিচাৰোঁ ৰীতা চৌধুৰী বাইদেউৰ দেওলাংখুই কিতাপখন যিখন সম্পূৰ্ণ পৌৰাণিক অতীতত আমাৰ জীৱনশৈলী কেনেকুৱা আছিল তাৰ ওপৰত আধাৰিত কিতাপ গ্ৰন্থখনত উল্লেখিত যি ৰজা মহাৰজাসকলৰ জীৱনশৈলী কেনেকুৱা আছিল আৰু সেইবো সেইসক সেই অতীতৰ অতীতৰ দিনবোৰৰ পৰাই আমি বৰ্তমানত ভৰি দিছোঁহি বৰ্তমানটো আমি বিচাৰি লৈছোঁ অতীতত বিভিন্ন ধৰণৰ পুৰণি গ্ৰন্থাগাৰৰ পৰা উল্লেখিত যুদ্ধ বিগ্ৰহ আৰু অতীততো চৰকাৰ আছিল ৰজা মহাৰজাসকলেই দেশ শাসন কৰিছিল প্ৰজা শাসন চলাইছিল কিতাপখন সম্পূৰ্ণ গ্ৰন্থখন পুৰণি সাঁচিপাত পুৰণি গ্ৰন্থগাৰ বিশিষ্ট স্থানীয় বিভিন্ন বিশিষ্ট ব্যক্তিসকলৰ উদ্দেশ্য কৰি জীৱন তেওঁলোকৰ জীৱনশৈলী খাদ্য প্ৰণালী সম্পূৰ্ণ খাদ্য প্ৰণালী কেনেকুৱা আছিল অতীতৰ জীৱন নিৰ্বাহ প্ৰণালীটো কেনেকৈ অতীতত মানুহে জীৱন নিৰ্বাহ কৰিছিল যুদ্ধ বিগ্ৰহৰ পৰা আদি কৰি পুৰণি ৰীতি নীতি সংস্কাৰবোৰ আমি লৈ আগবাঢ়ি আমি বৰ্তমান দিন পাইছোঁহি আৰু সচ সম এই এই কাৰণেই সত্য বুলি ভাবোঁ কাৰণ সেই দিনখিনি পাৰ কৰি আহি অতীতৰ পৰা শিক্ষা লৈয়ে বৰ্তমান বৰ্তমান পৰ্যায়টো পাইছেহি সেইবাবেই অতীত সদায় আকৰ্ষণীয় অতীতৰ পৃষ্ঠাবোৰ সদায় আকৰ্ষণীয় হৈ উঠে কাৰণ কোনো এটা দিনেই আমি অতীতক পাহৰি জীয়াই থাকিব নোৱাৰোঁ আমাৰ ৰীতি নীতিসমূহ আমি বিভিন্ন কাম কাজ উৎসৱ পাৰ্ৱণ সকাম নিকামত আদি কৰি সকলোবোৰ অতীতৰ বিভিন্ন অলপ হ'লেও তাৰ পৰা আমি কিছু কিছু লৈ আমি বৰ্তমান কোনো ধৰণৰ বিবাহ সকাম উৎসৱ পাৰ্ৱণ এই সকলোবোৰ পাৰ কৰিব লগা হয় এইবাবেই গ্ৰন্থখন ইমান আকৰ্ষণীয় আৰু সম্পূৰ্ণ সত্য ঘটনা অতীতত সম্পূৰ্ণৰূপে যুদ্ধ বিগ্ৰহেই চলিছিলে ৰজা মহাৰজাসকলে কলং নৈৰ পাৰত তেওঁলোকৰ জীৱন নিৰ্বাহ প্ৰণালী কেনেকুৱা আছিলে তেওঁলোকে কি ধৰণৰ সাজপাৰ পৰিধান কৰিছিল এই সকলোবোৰ গ্ৰন্থখনত সম্পূৰ্ণ উল্লেখ আছে সেইবাবেই এই গ্ৰন্থখন আকৰ্ষণীয় আৰু সত্য বুলি মই ভাবোঁ আৰু